ইনিভাৰ্চিটি পাছ কৰাৰ পিছত এতিয়া কোনটো বিভাগত মই পঢ়িম ইঞ্জিনিয়াৰিং পঢ়িম নে ডাক্টৰ পঢ়িম নে এগ্ৰিকালচাৰ পঢ়িম ভেটিনেৰি পঢ়িম এনেকুৱা এটা দোধোৰ মোধোৰ অৱস্থা হৈছিল মোৰ ৰিজাল্টো ভাল আছিল কিন্তু সবতে মই চিট পাইছিলো ভেটিনাৰিত চিট পাইছিলোঁ এগ্ৰিকালচাৰত চিট পাইছিলোঁ ইঞ্জিনিয়াৰিঙত চিট পাইছিলোঁ এতিয়া ক'ত বিভাগত পঢ়িম সেই দোধোৰ মোধোৰত পৰি মোৰ মোমাইক এজন আছিল তেওঁ শিক্ষক আছিল হাইস্কুলৰ শিক্ষক তেওঁৰ লগত পৰামৰ্শ কৰোঁতে তেওঁ কৈছে তই অসমত যিহেতু এগ্ৰিকালচাৰটোৰ স্ক'পটো বেছি সম্ভাৱনাটো বেছি তই এগ্ৰিকালচাৰ পঢ়াটোৱে বেছি ভাল হ'ব মই সেই হিচাপে তেতিয়াৰ পৰা তেওঁৰ পৰামৰ্শ মতে মই এগ্ৰিকালচাৰ ল'লো এগ্ৰিকালচাৰত এডমিশ্যন লৈ এতিয়া গৈ গৈ পি এইছ ডিলৈকে পঢ়িলো আৰু মই যিটো বিভাগত এই কৰিলোঁ গছ গছনি ৰোৱা আৰু গছৰ লগত ফল মূল শাক পাচলি নাইবা পথাৰ শস্য একেলগে কৰা এই বিভাগটোত মই ত্ৰিছ বছৰৰ ওপৰ কাম কৰিলোঁ এই ত্ৰিছ বছৰৰ ওপৰত যিটো মোৰ যিটো চেটিচ্ফেকশ্যন যিটো মোৰ মানে অত্যন্ত ভাল লগা হিচাপে মই